নিজকে মই হেল্ডি ৰাখিবলৈ জগিং কৰোঁ চাইক্লিং কৰোঁ খোজ কাঢ়োঁ খোজ কাঢ়ি মই খুবেই ভাল পাওঁ চাইক্লিং কৰিও খুব ভাল পাওঁ ছ' সেইবোৰ কৰি থাকোঁ মই সদায় আজিকালি যিহেতু সময় ইমান পোৱা নাযায় ছ' কৰা নাযায় লকডাউনৰ সময়ত মই বহুত বেছি চাইক্লিং কৰিছিলোঁ আৰু সেইটো ৰুটিনটো ইচ্ছা আছিলে যে কন্টিনিউ কৰোঁ ৰেগুলাৰ বেচিছত বাট আজিকালি নহয়গৈ আৰু মই বাকী ঘৰতো অলপ চলপ ৱৰ্কআউট কৰা আৰম্ভ কৰিছোঁ এতিয়া অলপ চলপ যোগাও কৰোঁ বাকী এতিয়ালৈকেতো জিম লোৱা নাই কলেজৰ সময়ত অলপ চলপ জিম লৈছিলোঁ কলেজৰ সময়ত অলপ চলপ জিম লৈছিলোঁ এতিয়া কিন্তু তাৰপিছত এৰা গ'ল কণ্টিনিউ কৰা হোৱা নাই কিন্তু যোৱা চাৰি বছৰমানৰ পৰা বাকীবোৰ যিবোৰ মানে জগিং হয় চাইক্লিং হয় যিবোৰ কাৰ্ডিয়' হয় কাৰ্ডিয়'বোৰ কৰি আছোঁ আৰু ঘৰত অলপ ৱেইটলিফ্টিং এইবোৰ আৰম্ভ কৰিছোঁ ৰিচেণ্টলি ছ' এইখিনিয়েই মোৰ বৰ্তমান ৰুটিন হয় বাকী চেষ্টা কৰোঁ যে অলপ ভাল ডায়েট এটা মেইনটেইন কৰিব পাৰোঁ যাতে আৰু ঘৰতো আজিকালি সেই আগৰ নিচিনা মছলা এইবোৰ খোৱা নাযায় মাহঁতৰো অলপ বেমাৰ আছে যিহেতু ডায়েবেটিছ এণ্ড এই কাৰণে মানে আমি যিমান পাৰোঁ মানে অলপ হেল্ডি ডায়েট এটা ফল' কৰিবলৈ চেষ্টা কৰোঁ আৰু যোৱা দুবছৰমানৰ পৰা ক'ব গ'লে ঘৰত আমাৰ চেনী একেবাৰেই নহৈগে আৰু যিমান ছুগাৰ ৰিলেটেড বস্তু আছে আমি যিমান পাৰোঁ পৰাপক্ষত এভইড কৰিব চেষ্টা কৰোঁ ইভেন বাহিৰত গ'লেও আজিকালি ষ্ট্ৰীট ফুড আগৰ নিচিনা খোৱা নহয়েই বিকজ মোৰো নিজৰ কিছুমান ষ্টমাক ইছ্য়ুছ আছে যিবোৰ মই এভইড কৰিব বিচাৰোঁ আৰু সেইখিনিয়েই মই কৰোঁ বাকী ইন ফিউচাৰ মন এটা আছে যে জিম জইন কৰিম বুলি জিম তেতিয়া চাগে মই অলপ ৱেইটলিফ্টিং কৰোঁ যিহেতু মোৰ স্কীনি ফেট মোৰ বডীশ্বেপাৰ যিমান মই ইণ্টাৰ্নেটত চাইছোঁ মোৰ বডীশ্বেপ হিচাপে ওৱেট লিফটিং কৰিবৰ কাৰণেহে মোৰ ভাল কিন্তু মই নিজে ইমান এটা পচন্দ নকৰোঁ ৱেইটলিফ্টিং কিন্তু যিহেতু সেইটোয়েই কৰিব লাগিব ছ' যোৱা অহা এবছৰমানৰ ভিতৰত আশা কৰোঁ যে জিম এটা জইন কৰোঁ আৰু মই ৱেইটলিফ্টিং ষ্টাৰ্ট কৰিম